আমাৰ অঞ্চলত মানে সেই দুখন খেলপথাৰ আছে এখন হ'ল ৰাম ৰায় আৰু এখন হ'ল মিউনিচিপালটি মিউনিচিপালটিখনত মানে ক্ৰিকেট স্ৰিকেট খেলা চেলা হয় প্ৰেক্টিচ চেকটিচ হয় তাৰ পাছত মিউনিচিপালটিখনত ফুটবল হয় ফুটবলৰ মানে এখন লাহে লাহে অলপ অলপমান ষ্টেডিয়াম এখন বনাই আছে ৰামৰায়খনত মানে ফুটবলে হয় মিউনিচিপালিটিখনত ক্ৰিকেটেই হয় মানে যিমান যি হয় ক্ৰিকেট হয় লীগ লীগো হয় কেতিয়াবা বৰপেটাত মানে ষ্টেডিয়ামত তাতে প্ৰেক্টিছো কৰে নেট চেট আছে তাৰপিছত ফুটবলখনত ফুটবল প্ৰেক্টিচ কৰে মানে ষ্টেডিয়ামখন বনাই আছে আমি যাবাকলেন কেইথানবা পিলপিল দি যাওঁ তাৰ নেক্সট কেইথেনবা হেই দি যাওঁ এই এই চাইকেলে যাওঁ কেইথেনবা বাইকেদি যাওঁ অলপ অসুবিধা হয় বেছি নোহোৱা নহয় দূৰৰ পৰা আহিব নোৱাৰে দুখন ষ্টেডিয়াম আছে আৰু এখন লগাৰ প্ৰয়োজন আছে যাতে অলপ ভালকৈ দিব পাৰে ফুটবলৰ কাৰণে এখন আছে ভলীবলৰ কাৰণে নাই কিন্তু ৰামৰায়তে মানে অলপমান তাতে ভলীবল প্ৰেকটিছ কৰা হয় মানে দুখন আছে এখন তলত এখন ওপৰত ওপৰৰখনত মানে ফুটবল প্ৰেক্টিছ কৰা হয় তলৰখনত ফুটবল চুটবল প্ৰেক্টিচ কৰা নহয় তাৰ পাছত মিউনিচিপালটিখনত এটা সন্থা আছে ক্ৰীয়া সন্থা বুলি তাতে তাহোন মানে কাম কৰে তাতে তাহোন এই বস্তু বাহানিবিলাক থয় তাৰপিছত ষ্টাম্প টাম্প বল চলবিলাক দিয়ে তাতে চিলাই বল তিলাই বলদি খেলে তাৰ নেক্সট মাজে মাজে কেথেনবা তাতে খেলাও হয় সেই হয় তাৰ পাছত বাকি ফুটবলৰ তাতে ফুটবল চুটবল হয় কিন্তু এইখন ষ্টেডিয়ামখন বনাই আছে বনাই থকাৰ কাৰণে সেই হৈছে তাৰ পাছত আমি সাধাৰণতে তাতে আমি সেই কৰোঁ কি বোলে লগ চগ হৈ মানে খেলা খেলোঁ কিন্তু তাতে ফুটবলত কিন্তু সেই নকৰে আৰু এখন ক্ৰিকেট খেলত ফুটবল নেখেলে কাৰণে পিটছখন বেয়া হ'ব পাৰে না তো সেইকাৰণে তাত খেলবা চেলবা নিদিয়ে কিন্তু মিনিচিপালটিখনত এই ক্ৰিকেট হয় আৰু ৰাম ৰায়খনত ফুটবল হয় কেথেনবা ক্ৰিকেটো হয় ফুটবল বেছিকৈ হয় কাৰণ ফিল্ডখন ডাঙৰ আছে না তাৰ পাছত কি বোলে সেইখন ফিল্ডখন মানে এই বেছি ডাঙৰ এখন আছে দুখন আছে এখন সৰু অলপ এখন ডাঙৰ ডিভাইড কৰা হৈছে মানে মাজেদি তাৰ পাছত তাতে ফুটবল হয় ক্ৰিকেটো হয়